নিজে স্বাস্থ্যৱান হৈ থাকিবলৈ ৰাতিপুৱা সোনকালে শুই উঠাৰ পাছত অলপ খোজকাঢ়িব লাগে তাৰপৰা নিজৰ ঘৰতে হওক আহি পেলাই অলপ সময় ব্যায়াম কৰিব লাগে তেতিয়া স্বাস্থ্যটো ভাল হয় তাৰপৰা যেতিয়া সময় পাওঁ বাৰীতে কোৰ মাৰোঁগৈ খেতি লগাওঁ দুই এজোপা শাক পাচলি লগাওঁ কাৰণ এই বজাৰৰ শাক পাচলি কিনি অনাতকৈ সাৰ দিয়া শাক পাচলি সেইখিনি খোৱাতকৈ এই ঘৰৰ শাক পাচলি খোৱাই ভাল আবেলি টাইমত অলপমান খেলা ধূলা কৰোঁ ক্ৰিকেট খেলা হয় আৰু সেইবোৰ কৰি থাকিলে স্বাস্থ্যটো ভাল হৈ থাকে নিজৰে